দুহেজাৰ তেৰ চনত মই মোৰ স্কুলীয়া শিক্ষা শেষ কৰি গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিলোঁ তাৰ পিছত মই দুবছৰ কটনতেই পঢ়িলোঁ দুহেজাৰ পোন্ধৰ তাৰ পিছত মই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিলোঁ তাৰ পৰা মই মোৰ পৰবৰ্তী শিক্ষা ইয়াতেই পঢ়া শুনা কৰিম বুলি ভাবি মই বি বৰুৱা মহাবিদ্যালয়ত মানে বিজ্ঞান বিভাগত নামভৰ্তি কৰিলোঁ স্নাতক শাখাত তাৰ পিছত তিনি বছৰ তাত পঢ়িলোঁ তিনি বছৰ পঢ়ি মই গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ পৰীক্ষা দিলোঁ প্ৰৱেশ পৰীক্ষা দিলোঁ তাত উত্তীৰ্ণ হ'লোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালোঁ নাম লগাই তাত পঢ়িলোঁ মোৰ স্নাতকোত্তৰ তাতে সমাপ্ত কৰিলোঁ তাৰ পিছত স্নাতকোত্তৰ তাৰপিছত আমাৰ

কিছুদিন ইয়াতে থাকিম বুলি গুৱাহাটীত থাকিম বুলি ভাবিলোঁ গতিকে মই দক্ষিণ কামৰূপ কামৰূপ জিলাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এগৰাকী অতিথি অধ্যাপিকা হিচাপে যোগদান কৰিলোঁ আৰু বৰ্তমান মই তাতে মোৰ চাকৰি জীৱনৰ পাৰম্ভিক অৱস্থাৰ কামখিনি কৰি আছো সেইখিনিয়ে